যেনেদৰে খাদ্য চাফ চিকুণতা দৈনিক শাৰিৰীক অভ্যাস এজন সুস্থ ব্যক্তিৰ বাবে দৰকাৰ হয় ঠিক তেনেদৰে টোপনিও সমানে দৰকাৰী এজন ব্যক্তিয়ে এটা দিনত সাধাৰণতে সাতৰ পৰা আঠ ঘণ্টা শুব লাগে এজন ব্যক্তিয়ে দিনত যদি নিয়মিতভাৱে এ এটা সুস্থ টোপনিৰ ৰুটিন ব্যৱহাৰ কৰে তেতিয়াহ'লে মানুহজনৰ মনত চিন্তা কমি যায় তেওঁলোকৰ শান্তি হয় আৰু কোনো ভাগৰুৱা অনুভৱ নকৰে তাৰ পৰিৱৰ্তে যদি ব্যক্তিজনে বহুত কমকৈ শুই দিনত যদি অকল চাৰিঘণ্টামান শুই কাম কৰিবলৈ আৰম্ভ কৰে তেতিয়াহ'লে ব্যক্তিগৰাকীয়ে গোটেই দিনটো ভাগৰুৱা অনুভৱ কৰি থাকে মনৰ অশান্তি হৈ থাকে কোনো কামত ভালদৰে মনোযোগ দিব নোৱাৰে ঠিক তেনেদৰে এজন ছাত্ৰ ছাত্ৰীৰো দৈনিক এটা ভলকৈ শুৱা দ দৰকাৰ কাৰণ যদি এজন ছাত্ৰই দিনটোত আঠ ঘণ্টা নুশুই পেলাই পঢ়িবলৈ লয় তেতিয়াহ'লে তেওঁ পঢ়াত মনোযোগ দিব নোৱাৰিব বা যিমান চেষ্টা কৰিলেও তেওঁ কথাবিলাক মনত ভালদৰে ৰাখিব নোৱাৰিব সেইবাবে এজন ছাত্ৰ ছাত্ৰীয়ে ভালদৰে দিনত এদিন শোৱাৰ ৰুটিনখন ভালদৰে বজাই ৰাখিব লাগিব আৰু ঠিক তেনেদৰে এজন বেমাৰী ব্যক্তিয়েও দিনৰ দিনটো ভাগৰুৱা অনুভৱ কৰি থকালৈকে অতিৰিক্ত সময় বিচনাতে কটাবলৈ বিচাৰে কাৰণ শুই থাকিলে ভাগৰো দূৰ হয় আৰু অকমান স্বাস্থ্যকৰ হয় আৰু এজন কেঁচুৱাক যদি কেঁচুৱাইও আ প্ৰথম তিনিমাহ বা চাৰিমাহ আ গোটেই দিনটো অধিকাংশ সময় টোপনিয়াই বা শুইয়ে ব্যয় কৰে সেইকাৰণে আমি ভাবো যে এজন ব্যক্তিয়ে এটা সুস্থ স্বাস্থ্য পাবৰ কাৰণে বা ভালদৰে গোটেই দিনটো এটা ভাল মনেৰে পাৰ কৰিবলৈ এটা শোৱাৰ ৰুটিন বনাই লৈ দিনটোত সাতৰ বা আঠ ঘণ্টা শ শোৱাটো বহুত দৰকাৰ